অঁ জমেটোত লাগিছেনে অঁ হয় দাদা মই মানে পিজ্জা অৰ্ডাৰ দিছিলোঁ পিজ্জাটো মই এতিয়ালৈকে পোৱা নাই কিন্তু মোৰ এটা ন'টিফিকেশ্যন আহিল যে পিজ্জাটো ডেলিভাৰ হ'ল কিন্তু মই এতিয়ালৈকে পোৱাই নাই এনেকৈ হ'লে দিগদাৰ হয় নহয় আৰু এতিয়া মই পিজ্জাটো পাবলৈ বা হেৰি কৰিবলৈ কি কৰিব লাগিব আপোনালোকে মোক কিবা এটা সমাধান দিয়ক নহ'লে দিগদাৰ হ'ব নহয় মোৰ এতিয়া আৰু এনেকৈ যদি আৰু মই য অৰ্ডাৰটো ৰিচিভেই নকৰোঁ যদি আপোনালোকৰ অৰ্ডাৰটো ডেলিভাৰ হ'ল বুলি নটিফিকেশ্যনেই আহে মোলৈ এইবোৰ কেনেকৈ হ'ব যদি একো সমাধান নিদিয়ে মই কমপ্লেইন কৰিম তেতিয়া আৰু মোক বেয়া নাপাব কিন্তু দেই